হেল্ল' মিতালী তুমি আজি দোকানত আছানে অঁ মই বস্তু কেইটামান আনিব লাগিছিলে মানে কেইটামান সৰহকৈ আনিব লাগিব সকাম অকন পাতো বুলি ভাবিছোঁ বুট মগু নাৰিকল কল চেনি চাহপাত তাৰ পিছতে আকৌ পায়স অকণ খোৱাম বুলি ভাবিছোঁ ভকতক তালৈ চাউল তাউল বাৰু ঘৰতে আছে বাকী গাখীৰ আৰু চেনি ঘৰুৱা গাখীৰটো পোৱা নাযায় গতিকে লিকুইডকে আনিব লাগিব নহ'লে পাউডাৰ হ'লেও আছে অঁ তাত আকৌ দিবলে কিচমিচ বাদাম কি পোৱা যায় এতিয়া কিমান সময়ত যাম জানো বজাৰ কৰিবলৈ এতিয়া যাব নোৱাৰিম মানে সেইটো কাৰণেহে সুধিছোঁ হ'ব তেতিয়া অঁ অঁ হেৰি কি বুলি কয় দামবোৰ একেই আছে নে বাঢ়িব কিছুমান বস্তু অঁ অঁ অঁ অঁ হ'ব তেতিয়াহ'লে আকৌ ভকতক খোৱাবলৈ মিঠাই বিস্কুট তেনেকুৱা কিবা অঁ হ'ব তেতিয়াহ'লে অঁ হ'ব হ'ব তেতিয়া আবেলি যাম আৰু অঁ